ভাৰতৰ কিছুমান বিখ্য়াত নৃত্য়শৈলীৰ ৰূপ হ'ল কথক কুছীপুৰী সত্ৰীয়া ভাৰত নাট্য়ম আৰু শিল্পী শিল্পী হ'ল বিৰজু মহাৰাজ ৰুক্মিণী দেৱী অৰুন্দলে